হেল্ল' কাজিন ডাঙৰ বাৰ বিয়া আছে দেখোন ত' কি কি প্লান কৰিছা যাবি নে নাযা ত' কা বজাৰ চজাৰ কৰিলা ন আচ্ছা কাপোৰ কানি কিনিছা মই যাম দিয়াচোন

আচ্ছা আচ্ছা বিয়াৰ যা যোগাৰ চব আমিয়ে কৰিব লাগিব ন যিহেতু আমিয়ে ডাঙৰ

আচ্ছা আচ্ছা বিয়াত একেলগে যাম হা আচ্ছা বিয়াৰ কাৰণে তুমি সাজ পোচাক কিনিছানে মই কিনা নাই ৰ'বা মই কিনিব লাগিব নতুনকৈ কিনিব লাগিব